হেল্ল' এয়া মাইনা ৰেষ্টুৰেণ্ট হয় নহয়

মোৰ সেই অৰ্ডাৰটোৰ লগত বাৰু আপোনালোকে ডিছপজিবল প্লে'ট গ্লাছ আৰু কটা চামুচ চামুচ কটাৰী এনেকৈ দি পঠাব পাৰিব নি বাৰু মানে মই ঘৰৰ পৰা এই হোষ্টেললৈ অহা হৈছিলে মই আহি পিনে বস্তুবিলাক একো খোল খুলিবই পৰা নাইকিয়া আপোনালোকে যদি একো দিগদাৰ নহয় বস্তু মোক যিমান পাৰ সোনকালে দিব পাৰিব নি বাৰু মানে মোৰ এতিয়া অহা দেৰি হ'ল মানে যদি পাৰে আপোনালোকে সোনকালে দিয়কচোন একো যদি দিগদাৰ নহয় ঠিক আছে তেতিয়াহ'লে অঁ আপোনালোকে কেতিয়া পাবহি বাৰু অৰ্ডাৰটো সেইটো সোধায়ে নহ'ল আপোনালোকক অকণমান জল্ডি আহিব পাৰিবনে বাৰু যদি পাৰে অকণমান সোনকালে পঠাই দিবচোন মোৰ মানে দিগদাৰ হৈছে মোৰ খায়ো মানে ক্লাছলৈ যাব লাগে সেইকাৰণে আপোনালোকে যিমানটো পাৰে সোনকালে লৈ আনকচোন